বৰ্তমান সময়ত চ'ছিয়েল মিডিয়াৰ মাধ্যমে শিল্প আৰু কলাৰ সৈতে জড়িত লোকসকলক বহুত ধৰণে সহায় কৰিছে কিয়নো আজিকালি আমি নিজৰ ঘৰতে বহি নিজৰ কলা বিভিন্ন ধৰণৰ ভিডিঅ' বা বেলেগ মাধ্যমৰ যোগেদি প্ৰচাৰ কৰিব পাৰোঁ আৰু এইটোৱে বিভিন্ন ব্যৱসায়ত সহায় কৰিছে যেনে ধৰক আজিকালি আমি ঘৰতে মহিলাসকলে হাতে বৈ কাপোৰ বেচিব পাৰে চ'ছিয়েল মিডিয়াৰ যোগেদি আগতে আমি সেই কাপোৰ বেচিবৰ বাবে দোকান বহি থাকিব লগা হৈছিলে বৰ্তমান সেইখিনি চ'ছিয়েল মিডিয়াই বহুত সহজ কৰি দিছে কিয়নো আমি হোৱাটছআপ বা বেলেগ মাধ্যমৰ যোগেদি সেই কাপোৰ বিভিন্নজনৰ ব্যৱসায়ে ব্যৱসায়ীক ভিত্তিক ভাৱে বেচিব পাৰোঁ তাৰোপৰি নিজৰ কলা প্ৰদৰ্শন কৰি বিভিন্ন ধৰণে ইউটিউব চেনেলত আপলোড কৰিব পাৰে আৰু সেয়াই তেওঁলোকৰ ব্যৱসায় হিচাপে ব্যৱসায়ী হিচাপে সহায় কৰি আহিছে আৰু বিভিন্ন ধৰণৰ আৰ্ট এণ্ড ক্ৰাফট সম্পৰ্কীয় ইউটিউব চেনেলৰ ভিডিঅ' মই তেনেকৈ চাওঁ আৰু সেয়াই মোৰ আৰ্ট কৰাত বিভিন্ন ধৰণে সহায় কৰিছে